অন্ধবিশ্বাসসমূহ হৈছে এক প্ৰকাৰৰ সামাজিক ব্যাধি এই সামাজিক ব্যাধিয়ে আমাৰ সমাজৰ বাৰুকৈয়ে ক্ষতিসাধন কৰে এনেধৰণৰ অন্ধবিশ্বাসসমূহ মানি চলিলে আমাৰ বিভিন্ন ধৰণৰ উপ অপকাৰ হ'ব পাৰে এই অন্ধবিশ্বাসসমূহে আৰু অতি পুৰণি কালৰ পৰা আমাৰ সমাজত লোকসকলৰ মাজত জীয়াই আছে যদিও ইহঁতে আমাৰ উপকাৰ নকৰি অপকাৰহে কৰে এনেধৰণৰ অন্ধবিশ্বাসসমূহ মানি চলি আমাৰ লোকসকল বহু পিছুৱাই গৈছে এই সময়ত বিশেষকৈ এই একবিংশ শতিকাত বিজ্ঞানৰ যুগত এনেধৰণৰ অন্ধবিশ্বাসসমূহ মানি আমাৰ বহুতো লোকৰ নানা ধৰণৰ ক্ষতি হৈছে এনেকুৱা ধৰণৰ অন্ধবিশ্বাসসমূহ হৈছে ঘৰৰ সন্মুখত খালী বাল্টি বা সোঁতা বাঢ়নী থোৱা পিছফালৰ পৰা কোনোবাই মাত লগোৱা মেকুৰীয়ে ৰাস্তা কটা ফেঁচাই বিভিন্ন সময়ত উৰুলি দি বা বিভিন্ন ধৰণৰ মাত মতা এই সকলোবোৰ কথাই আমাৰ মনত কিছুমান অমংগলৰ জাননী বুলি মানুহে ভাবি থাকে কিন্তু এই ধৰণৰ কথা কোনো যুক্তি নাথাকে কাৰণ ফেঁচা হৈছে এবিধ নিশাচৰ চৰাই যি বিভিন্ন সময়ত বিভিন্ন পৰত বেলেগ বেলেগ ধৰণৰ মাত উলিয়াব পাৰে ঠিক তেনেকৈ যাত্ৰাকালত যে কোনোবাই পিছফালৰ পৰা মাতিলেই আমাৰ যাত্ৰা নষ্ট হ'ব এই কথাটো কেতিয়াও শুদ্ধ নহয় আকৌ ঠিক তেনেকৈ ৰাতি ঘৰ ঝাৰু মৰা ঝাৰু মাৰি জাবৰ জোঁথৰবোৰ বাহিৰলৈ পেলাই দিয়া কথাটো তেনেই অমূলক এইবোৰ কথা মানি চলিলে আমাৰ উপকাৰ নহৈ অপকাৰহে হ'ব পাৰে গতিকে আমি পৰাপক্ষত এনেধৰণৰ কথাবোৰৰ পৰা আঁতৰি থাকিব লাগে কাৰণ এই বিশ্বাসসমূহে আমাৰ যিমান উপকাৰ কৰিব বুলি আমি ভাবোঁ ঠিক তেনেধৰণৰ কথাটো শুদ্ধ নহয় কাৰণ এইবোৰে আমাক উপকাৰ নকৰি অপকাৰহে কৰে গতিকে আমি এইবোৰ আঁতৰি থাকিব লাগে ধন্যবাদ